মই মোৰ ৰন্ধাৰ হবিটোক বহুত আগৰে পৰা পেছা হিচাপে ল'ম বুলি ভাবি আছিলোঁ আচলতে সৰুৰে পৰাই মই ৰন্ধা বঢ়া কৰি খুবেই ভাল পাইছিলোঁ তাৰ উপৰঞ্চি সৰুৰে পৰা বিভিন্ন ধৰণৰ জেগাত ৰন্ধা বঢ়া কৰা ইত্যাদি কামতো মই জড়িত হৈ আছিলোঁ ৰন্ধা বঢ়া কৰা কামটো মোৰ কাৰণে অতিকৈ আনন্দদায়ক তাৰ উপৰিও ঘৰত বিভিন্ন ধৰণৰ আহাৰ ৰন্ধা বঢ়া ইত্যাদি কামত মই সৰুৰে পৰাই জড়িত মই সৰ্বসাধাৰণতে ৰাতিপুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি ৰাতিৰ আহাৰলৈকেই বনাই ভাল পাওঁ আচলতে ৰাতিপুৱাৰ আহাৰটো বনোৱাৰ পৰা ৰাতিৰ আহাৰটো বনোৱালৈকে যিখিনি সময় মই ৰন্ধাৰ লগত জড়িত হৈ থাকোঁ সেই সময়খিনিৰ সমান আনন্দদায়ক মোৰ কোনো সময়েই নাই এইখিনি কথা মই ঘৰত যেতিয়া জনাইছিলোঁ ঘৰৰ মানুহখিনিয়ে প্ৰথম অৱস্থাত ইমান এটা ভাল প্ৰতিক্ৰিয়া দিয়া নাছি ল কিন্তু ৰন্ধাৰ বিষয়ে মোৰ যিটো ৰুচি তাক দেখাৰ পিছত ঘৰৰ মানুহখিনিয়ে ভাবিলে যে এই ল'ৰাটোৱে এইটো এটা পেছা হিচাপে ল'ব পাৰিব গতিকে বৰ্তমান সময়ত মোৰ ঘৰৰ পৰাও কোনো ধৰণৰ সমস্যা নাই সেয়েহে মই ৰন্ধা বঢ়া কামটোক কৰি নিজৰ পেছা হিচাপেই আগবাঢ়িম বুলি ভাবি আছোঁ বৰ্তমান সময়ত মই ৰন্ধা বঢ়াক লৈ বিভিন্ন জেগাত কৰ্মী হিচাপেও মই জড়িত হৈছোঁ আমাৰ গাঁৱৰে সাধাৰণ বিয়া সবাহ ইত্যাদিত মই ৰন্ধা বঢ়া কৰোঁ তাৰোপৰি মই ইউটিউবত মোৰ এটা চেনেলো আছে চেনেলটোত বিভিন্ন ধৰণৰ ৰন্ধা বঢ়াৰ ভিডিঅ'ও দিওঁ মই ৰান্ধি ভাল পোৱা বস্তুবিলাকৰ ভিতৰত অন্যতম হৈছে মাংস মই ৰন্ধা মাংস খাই সকলো মানুহেই ভাল পায় বিভিন্ন ধৰণৰ মাংস মই বনাওঁ কিন্তু মোৰ হাতেৰে ৰন্ধা ছাগলী মাংস খাই সকলোৱেই ভাল পায় তাৰ উপৰিও মোৰ ৰন্ধা বঢ়াৰ প্ৰশংসা গোটেই গাঁৱৰ মানুহেই কৰে গতিকে এই ৰন্ধাটো মই পেছা হিচাপে লোৱাত কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই আৰু কেতিয়াও নকৰোঁও ৰন্ধা বঢ়াটোক লৈ বৰ্তমান মোৰ ঘৰৰ মানুহখিনিয়েও গৌৰৱ অনুভৱ কৰে আৰু আগলৈও কৰিব বুলিয়ে মই ভাবিছোঁ আচলতে মই এইটো ভাবোঁ যে ৰন্ধা বঢ়াৰ প্ৰতি মোৰ ৰুচিটো সৰুৰে পৰা যিহেতু আছিলেই বৰ্তমান এই কামটোৱে মোক যথেষ্ট সুখী অনুভৱ কৰাব ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ মছলা ইত্যাদিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পাচলি সকলোবিলাকৰ বিষয়েই মোৰ ভাল জ্ঞান আছে পাচলি খেতিও মই আনকি নিজৰ ঘৰত নিজেই কৰি লওঁ আৰু পাচলি নিজেই খুন্দি নিজেই পিছি মই মছলাবিলাকো তৈয়াৰ কৰোঁ গতিকে মই এই ৰন্ধা বঢ়া কামটোক লৈ অতিকৈ সুখী বৰ্তমান সময়ত তাৰ উপৰিও মই এয়াও ভাবোঁ যে ৰন্ধা বঢ়াৰ কামটো কৰি যিহেতু বৰ্তমান সময়ত কিছু টকাও উপাৰ্জন কৰিব পাৰিছোঁ গতিকে মই যথেষ্ট সুখী মই গোটা মছলাও ব্যৱহাৰ কৰোঁ আৰু তাৰ লগতে মই নিজৰ ঘৰত নিজে পিছি প্ৰস্তুত কৰা মছলাও ব্যৱহাৰ কৰোঁ বিভিন্ন ধৰণৰ মছলাৰ বিভিন্ন ধৰণৰ প্ৰয়োগ আছে সেই অনুসাৰে মই বিভিন্ন ধৰণৰ মছলা প্ৰয়োগ কৰাৰ পিছত বিভিন্ন ধৰণৰ ব্যঞ্জনৰ সোৱাদটো বেলেগ বেলেগ হয় মই ৰন্ধা বস্তুবিলাকৰ সোৱাদ কিন্তু সকলোতকৈ বেলেগ সেয়েহে সকলোৱে খাই ভাল পায় বৰ্তমান সময়ত গাঁও ইত্যাদিৰ পৰা আদি কৰি সকলো জেগাতে মোৰ ৰন্ধাৰ অতিকৈয়ে প্ৰশংসনীয় বিষয় গতিকে মই মোৰ নিজৰ গাঁৱৰ উপৰিও বাকীবিলাক জেগাতো ৰন্ধা বঢ়া কৰিছোঁ আৰু মই এই কামটোক নিজৰ পেছা হিচাপে লোৱাত মোৰ ঘৰৰ মানুহখিনিয়েও বৰ্তমান সময়ত অতিকৈয়ে আনন্দিত